ৰেচিপি ব্যৱহাৰ কৰা আটাইতকৈ বিদেশী উপাদানটো মই চিলি চিকেনটো কথা কৈছোঁ চিলি চিকেনটো মই মাংস আধা কে জি মান আনো আনি ধুনীয়াকৈ পিচ পিচকৈ কাটি চফাকৈ ধুই মেলি তাৰপিছত তাত মই ভিনেগাৰ কৰ্ণফ্ল'ৰ ময়দা কণী এটা আদা নহৰু আদি সানি মেলি ধুনীয়াকৈ দহ পোন্ধৰ মিনিটমান ৰাখি থওঁ ভিনেগাৰো দি দিওঁ দহ পোন্ধৰ মিনিটমান ৰাখি তাৰপিছত মই তাৰ লগত দিবলৈ পাচলি যেনে ৰেচ কেপচিকাম পিঁয়াজ বিলাহী সেইবিলাক ডাঙৰ ডাঙৰ ডখৰ ডখৰকৈ কাটো লগতে নহৰু কাটি লওঁ ডখৰ ডখৰকৈ কাটি লৈ আদা নহৰু সেয়া পিঁয়াজ দি পে'ষ্ট এটা বনাই লওঁ সেই পে'ষ্টটোত ধুনীয়াকৈ বনাই তাৰপিছত সেয়া ৰাখি থওঁ ৰাখি মেলি তাৰপিছত মাংসখিনি যিখিনি দহ পোন্ধৰ মিনিটমান মই ঢাকি থলোঁ সেয়া সানি লৈ তাৰপাছত সেয়া গৰম কেৰা কেৰাহিখন গৰম কৰোঁ কৰি তেলখিনি গৰম তেলখিনি দিওঁ তেলখিনি গৰম হ'লে তাৰপিছত তাত মাংস চাৰি পিচ পাঁচ পিচমান দি দি ফ্ৰাই কৰোঁ ৰঙাকৈ ফ্ৰাই হোৱা পিছত কেপচিকাম বিলাহী পিঁয়াজ কাটি থৈছিলো সেয়া প্ৰথমে আদা নহৰু ৰঙাকৈ ভাজি লওঁ পে'ষ্টটো ভাজি লৈ তাৰপিছত আ কেপচিকাম বিলাহী পিঁয়াজ দি দিওঁ সেয়া আধা ফ্ৰাই হোৱা লগে লগে তাৰপিছত মাংসখিনি ফ্ৰাই কৰা মাংসখিনি তাত দি দিওঁ দি তাত চ'য়া চ'চ টমেট' চ'চ সেয়া দিব লগীয়া হয় সেয়া দিওঁ দি লৰাই মেলি অকণমান পানী দিওঁ দি ঢাকি দিওঁ দহ পোন্ধৰ মিনিটৰ পিছত সেয়া ধুনীয়া হৈ যায় তাৰপিছত মই সেয়া চিলি চিকেন হৈ গ'ল তাৰপিছত আৰু বিদেশী উপাদান মই চাওমিন বনাওঁ চাওমিন মই চাওমিনখিনি আনি ধুনীয়াকৈ বইল কৰি লওঁ হাফ বইল কৰিব লাগে হাফ বইল কৰিলে বেছি ভাল হাফ বইল কৰি লওঁ কৰি ডাঙৰ ডাঙৰকৈ পিঁয়াজ গাজৰ বন্ধা কবি ধুনীয়াকৈ কাটি লওঁ মিহি মিহিকৈ কাটি মেলি সেয়া হাফকৈ ভাজোঁ ভাজি লৈ তাত বইল কৰা চাওমিনখিনি দি দিওঁ দি তাত চ'য়া চ'চ চিলি চ'চ দি ধুনীয়াকৈ টমেট' চ'চ দি দিওঁ দি জলকীয়া গুড়ি অলপ দি দিওঁ দি ল'ৰা ছোৱালীবিলাকক খাবলৈ দিওঁ ধুনীয়া সুন্দৰ হয় খাবলৈ গৰমে গৰমে